অঁ অঁ শুনিছোঁ অঁ হয় নেকি ভালনে আপোনাৰ অঁ ভালেই ভালেই ক'ত আছে এতিয়া মই এতিয়া বৰ্তমান ঘৰতে আপুনি

অঁ পাৰিব পাৰিব কেতিয়া কিমান টাইমত আহিব

অঁ অঁ মই ক'ব পাৰিম আছে আছে কেইবাজনো কেইবাটাও আছে দেই আছে আছে মই ক'ব পাৰিম আহিব তেন্তে আমাৰ ইয়ালৈ অঁ অঁ অঁ বহুতকেইটা আছে আহিব পাৰিব অঁ অঁ ঠিক আছে মই কৈ দিম বাৰু

আছে আছে কেইবাটাও আছে মই গোটাই দিব পাৰিম ক'ব পাৰিম বাৰু টাইমটো কিমান বুলি কৈছিলে দহটামান বজাত ন তেন্তে মই গৈ পিনি খবৰটো দিবগৈ লাগিব

মোৰ লগত আৰু এগৰাকী থাকে বাইদেউ এগৰাকী

মই মই নিজৰ এৰিয়াটোত যিমানখিনি আছে মই ক'ম বাৰু অঁ অঁ অঁ নাম মই হেৰি অঁ গোটেইখিনি গোটাই থ'ব পাৰিম যিমান লাগে

অঁ অঁ মই কৈ দিম বাৰু ঠিক আছে হ'ব দিয়ক